অঁ হেল্ল' মই মই পাটৰ ছেট পিন্ধি যাম সিদিনা কিনি অনাযোৰা সাত হাজাৰেদি আৰু তাৰে লগত এটা ছেটো আনিছোঁ একেলগে গোটেইখিনি এটা তাকে অঁ অঁ

অঁ মই আনিছোঁ মই আনিছোঁ এযোৰা আনিছোঁ চাৰে ছশ দি অঁ আৰু অঁ অঁ অঁ অঁ অঁ ময়ো বিশ্ৱাসে হোৱা নাই এনে হেৰি কৰিছোঁ অঁ থ্ৰেডিং কৰিছোঁ মাছাজটো কৰিছোঁ মই এই ফেচিয়েল কৰা নাই অঁ ৰ যাবি অঁ যাবি অঁ ৰ যাবি কেনেকৈ এই গাড়ী দি যাবিনে নে কিহেদি যাবি নে ভাড়া কৰিলে হ'ব গোটেই একেলগে অঁ সেইটো একেলগে গ'লে ভাল হ'ব পইচাও কম হ'ব আৰু গাড়ীত গোটেইকেইটা যাব পাৰিম অঁ হ'ব দে কিমান বা লাগে সোধা সুধি কৰিব লাগিব অঁ দে হ'ব দে তেই অঁ দে হ'ব দে যাম দে ফোনটো ৰাখিলোঁ